শ্বেয়াৰ শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে মই ইমান অৱগত নহয় যদিও যিখিনি জানো সেইখিনিৰ এইৰ বিষয়ে অলপ ক'ব বিচাৰিম কাৰণ শ্বেয়াৰ মাৰ্কেটটো আপোনাৰ ওপ ওপৰফালে তলফালে এইবোৰ গৈয়ে থাকে কেতিয়াবা শ্বেয়াৰ মাৰ্কেটটো বিপদজনক হৈ পৰে কেতিয়াবা ভাল আনন্দময় হৈ পৰে বৰ্তমান ডিজিটেল এপত এপ যেনেকুৱা গ্ৰ' আপষ্টক এংগেল বহুতো শ্বেয়াৰ মাৰ্কেটৰ এইবোৰ এপ আছে যিবোৰত বহুতে বহুত ধৰ বহুত পইচা ইনভেষ্ট কৰি আছে কিছুমানৰ কাৰণে কিছুমান সময়ত শ্বেয়াৰ মাৰ্কেটে বেয়াকে দোষা দি দিয়ে যিটো দোষা ক'ব গ'লে বহুত সাংঘাটিক হৈ পৰে